কোৱা আপোনাক আপোনাক বুক লাগিছিল নহয় আচ্ছা আৰু কিতাপৰ প্ৰাইচ ৰেটবিলাক জানিব ন ইংলিছ বুক ন অঁ অকে কুলেন হবাৰৰ যোনটো ইষ্টাৰ্টছ উইথ আছ এইটো আছে সেইখন দুশ টকাত পাবা আৰু আৰু অসমীয়াটো অকণমান কম ওৱান ফিফটিত হ'ব আৰু ত' ট'টেল ডিছকাউণ্ট মানে আপোনাক কিমান বা লাগে মই মই দিব পাৰিম যে ফাইভ পাৰ্চেন্ট দিব পাৰিম দিয়া মানে গোটে মিলাই পেনে ফিফটিন হ'ব আৰু ফিফটিন পাৰ্চেণ্ট দিব পাৰিম অঁ হয় নিকি ৰ ৰ ৰ মই চাব লাগিব মানে মোৰো বাজেটটো মিলোৱা নাই মই ভাবিছিলোঁ যে ফাইভ পাৰ্চেণ্ট দি কৰি পেনে মই মিলাই ল'ম আৰু আপোনাৰ কিবা অসুবিধা অসুবিধা হৈছে নেকি অঁ তিনিটা কিতাপৰ পিছত থাৰ্টি ৰুপিছ অঁ থাৰ্টি পাৰ্চেণ্ট ডিছকাউণ্ট হ'ব ন তেনে অঁ হা হা হা মই ভাবি পেনে আপোনাক জনাই দিম তাৰপিছত যদি পাৰো তেতিয়া মই এটা মেছেজ দি দিম আপুনি ৰিপ্লাই দি দিম হ'ব হ'ব হ'ব দে অঁ দে দে দে